নৃত্যই মানুহক স্বাস্থ্যৱান হোৱাত সহায় কৰে যিহেতু নৃত্য কৰি থাকোঁতে শৰীৰৰ অংগসমূহৰ সঞ্চালন হৈ থাকে তেজ সঞ্চালন হৈ থাকে গতিকে তেনে ক্ষেত্ৰত নৃত্যই মানুহক স্বাস্থ্যৱান হোৱাত সহায় কৰে বুলিব পাৰি যিহেতু নৃত্য কৰোঁতে মানুহে সুখ অনুভৱ কৰে কিয়নো নৃত্যই কোনোবাখিনিত মানুহক সুখ প্ৰদান কৰিব পাৰে সুখ প্ৰদানৰ এটা উৎস হিচাপে নৃত্যক ল'ব পাৰি আৰু তেনেধৰণৰ এটা উৎস হিচাপে ল'বলৈ যাওঁতে নৃত্যৰ জড়িয়তে সুখ মানে অনুভৱ কৰিব পাৰি মুকলি মনৰে বা কোনোবাখিনিত মনটো সুখী ৰাখিবৰ বাবেও নৃত্য কৰিব পাৰি যিহেতু নৃত্য আজৰি সময়ত কৰি মানে আজৰি সময়ত হওঁক বা সুখ লাভৰ বাবেই হওঁক তেনেধৰণে কৰিব পাৰি বা নিজৰ অভিৰুচি বুলি ভাবিও নৃত্য কৰাৰ ওপৰত গুৰুত্ব দিব পাৰি বা তেনেক্ষেত্ৰত সুখ লাভ কৰা বুলি ক'ব পৰা যায় গতিকে নৃত্যই বহুক্ষেত্ৰত মানুহক স্বাস্থ্যৱান হোৱাত সহায় কৰে নৃত্যৰ বিভিন্ন মুদ্ৰা অংগ সঞ্চালন পদ্ধতি এই সকলোবোৰে মানুহক স্বাস্থ্যৱান হোৱাত বিভিন্ন ধৰণে সহায় কৰে যেনে লৰচৰ কৰি থকা বা বিভিন্ন ধৰণৰ মুদ্ৰাৰে অংগী ভংগীৰে ব্যায়াম কৰা এই সকলোবিলাকে মানে স্বাস্থ্যৱান হোৱাত বিশেষভাৱে সহায় কৰে আৰু সুখী অনুভৱ কৰে যে নৃত্য কৰি থাকিলে মানুহৰ মনৰ পৰা দুখ ভাব বা যি মানে হেঁপাহত নৃত্য কৰা হয় বা নৃত্যক অভিৰুচি হিচাপে লৈ আজৰি সময় কটাবৰ বাবে নৃত্য প্ৰদৰ্শন কৰা হয় সেই নৃত্য প্ৰদৰ্শনি কৰোঁতে মানুহে মনত সুখ অনুভৱ কৰে কিয়নো যিহেতু নৃত্য কৰি ভাল পায় বা নৃত্যৰ জড়িয়তে সেই সুখ অনুভৱ কৰিব পাৰি আৰু সেইবাবে নিজকে সুখী বুলি ভাবিব পাৰি নাচি থাকোঁতে সুখ অনুভৱ কৰিব পাৰি আজৰি সময়ৰ সদব্য়ৱহাৰ কৰিব পাৰি নৃত্য কৰাৰ জড়িয়তে আৰু স্বাস্থ্যৱান হোৱাত সেই নৃত্য়ই বিশেষভাৱে সহায় কৰে আৰু